এতিয়া বিদ্যালয়বিলাকত গ্ৰহণ কৰা যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হয় বিশেষকৈ অসমীয়া মাধ্যমৰ ক্ষেত্ৰত যিহেতু অসমীয়া মাধ্যম এতিয়া অসমীয়া ভাষাটো যিহেতু একেবাৰে সহজ ভাষা গতিকে এই যিকোনো শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যেতিয়া মাতৃভাষাৰ জৰিয়তে শিক্ষাটো গ্ৰহণ কৰিব তেতিয়া যিকোনো সমস্যা এটা সহজতে বুজি পোৱাৰ যিহেতু এটা সম্ভাৱনা থাকে আৰু এই ক্ষেত্ৰত যথেষ্ট উপকৃত যিকোনো সমস্যা সমাধান এটা কৰাৰ ক্ষেত্ৰত সহজতে আগবাঢ়িব পাৰি এতিয়া মাতৃভাষা বুলি কোৱাৰ লগে লগে এতিয়া ধৰা হ'ল এজন ছাত্ৰ বা এগৰাকীৰ ছাত্ৰী যিমানখিনি মানে সমস্যাৰ সন্মুখীন হয় মাতৃভাষাৰ জৰিয়তে যি মানে সহজতে কথাবিলাক বুজাবলৈ সহজ কিন্তু এই সহজতে বুজাবলৈ যাওঁতে এতিয়া শিক্ষকগৰাকীয়ে যেতিয়া সহজতে সেই কথাখিনি যিহেতু তাত বুজাব পাৰে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা আ সম্ভাৱনা নথকা বুলি মই ভাবোঁ এতিয়া বহুত মানে ভাবে যে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত যেতিয়া মানে ছাত্ৰ ছাত্ৰীবিলাকক মানে পঢ়োৱা হ'ব বেছি সংখ্যক অভিভাৱকে পিছলৈ ভাবে যে মোৰ ছাত্ৰ বা ছাত্ৰী যেতিয়া মানে অসমীয়া মাধ্যমত পঢ়োৱা পঢ়োৱাৰ লগে লগে এনেকুৱা কিছুমান ভাব ভাষাৰ সৃষ্টি হয় যে এই বিষয়টোৱে হয়তো মোৰ ছাত্ৰ বা ছাত্ৰীগৰাকী যথেষ্ট পৰিমাণে ডাঙৰ হোৱাৰ পিছত বা

কিন্তু এইটো আচলতে ঠিক মোৰ বোধেৰে মই কিন্ত নাভাবোঁ যে অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীয়ে আজিকালি যে ল'ৰা ছোৱালীৰ জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি মোৰ কিন্তু মনত সেইটো ভাৱটো নধৰে এতিয়ালৈকে এতিয়া কথা হ'ল আমাৰ সমাজত দুই ধৰণৰ বিদ্যালয় আছে একবিধ হৈছে অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু আনবিলাক আনটো হৈছে ইংৰাজী মাধ্যমৰ বিদ্যালয় কিন্তু ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাকৰ ক্ষেত্ৰত দেখা যায় যে ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাকত যিখিনি ছাত্ৰ ছাত্ৰী আচলতে সেই ছাত্ৰ ছাত্ৰীখিনি যিবিলাক অভিভাৱক অভিভাৱবিলাকে যথেষ্ট মানে এ সজাগ এই সজাগতাৰ ফলতে বেছি সংখ্যক অভিভাৱকে নিজৰ ল'ৰা ছোৱালীৰ লগত এনেকুৱাকে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে যাৰ ফলস্বৰূপে তেওঁলোকে ভাল ফল বা ভাল পাৰদৰ্শিতা দেখুৱাবলৈ বিদ্যালয়বিলাকত বা আমাৰ সমাজত যথেষ্ট পৰিমাণে সফলতা অৰ্জন কৰা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ কিন্তু এই ক্ষেত্ৰত দেখা যায় যে সৰহভাগ লোকে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাই যদিও তাৰে কিছুমানে আকৌ যিখিনি অভিভাৱক বৰ বিশেষ সচেতন নহয় সচেতন নোহোৱা যিখিনি অভিভাৱক সেই অভিভাৱকখিনি মাজত যথেষ্ট সমস্যা নোহোৱা নহয় নিজৰ ল'ৰা ছোৱালীক লৈ কিন্তু ইয়াৰ ফলত সেইটো সমস্যা হ'ব যদি ছাত্ৰ এগৰাকী ভাল ধৰণে যদি ইংৰাজী হওক বা অসমীয়া মাধ্যমতেই হওক মাধ্যম কিন্তু অন্তৰায় শিক্ষাৰ ক্ষেত্ৰত কোনো অন্তৰায় হ'ব নোৱাৰে এতিয়া অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ এগৰাকীয়ে যেনেধৰণৰ এটা ফল দেখুৱাব পাৰিব ঠিক তেনেকৈ ওতঃপ্ৰোতভাৱে যদি অসমীয়া মাধ্যমত লাগি থকা ছাত্ৰ এগৰাকীয়েও ভাল ফল দেখুৱাব পাৰি তো ইতিমধ্যে আমি কিছুমান ইতিমধ্যে দেখিবলৈ পাইছোঁৱে যে সাধাৰণ শ্ৰেণীৰ কিছুমান অভিভাৱক বহুত কষ্ট কৰি নিজৰ ল'ৰা ছোৱালীক যদিও পঢ়ুৱায় কিন্তু সেনেকুৱা ল'ৰা ছোৱালীবিলাকে যথেষ্ট ফলপ্ৰসূ ফল আমি লাভ কৰিবলৈ দেখা দেখা পাইছোঁ তাৰপিছতো আকৌ এনেকুৱা কিছুমান ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীও আছে যিবিলাকৰ হয়তো

আগবঢ়া দেখা নাযায় তো ইয়াৰ আচলতে যিটো সমস্যা সেই সমস্যাটো আচলতে ইয়াতে মাধ্যমটোৱে ইয়াৰ অন্তৰায় হ'ব নোৱাৰে আচলতে ইয়াৰ একমাত্ৰ অন্তৰায়টো হৈছে বিশেষকৈ মাধ্যম মাধ্যমটো আচলতে যদিও ইয়াতে আমি সমস্যাৰ সৃষ্টি কৰা বুলি এটা মানে কথা গুণাগথা চলে কিন্তু সেইটো নহয় যিকোনো মাধ্যমত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে ফলপ্ৰসু হোৱাৰ ক্ষেত্ৰত ই মুঠতে মাধ্যমটোৱে কেতিয়াও অন্তৰায় হ'ব নোৱাৰে গতিকে মই ভাবোঁ আমাৰ যিখিনি অভিভাৱক বা অভিভাৱিকা তেওঁলোকে ইংৰাজী মাধ্যমতে পঢ়োৱাওক নাইবা অসমীয়া মাধ্যমতেই ছাত্ৰ ছাত্ৰীক পঢ়োৱাওক এই পঢ়োৱা কাৰ্যখিনি কেতিয়াও মানে এৰি দিব নালাগে নাইবা ভালকে যদি যিকোনো মাধ্যম এটাক বাচি লয় সেইটো মাধ্যমে কেতিয়াও ল'ৰা বা এগৰাকী ছোৱালীৰ ক্ষেত্ৰত সি ফলপ্ৰসূ হোৱাত কে কেতিয়াও অন্তৰায় হ'ব নোৱাৰে তো এইখিনি আচলতে মই আজিলৈকে যিমানখিনি দেখিবলৈ পাইছোঁ এই মাধ্যমে কেতিয়াও আচলতে সমস্যা সৃষ্টি কৰিব নোৱাৰে

ঠিক তেনেকৈ ইংৰাজী মাধ্যমৰ কিছুমান ছাত্ৰ ছাত্ৰীয়েও বিশেষ বিশেষ পৰীক্ষাবিলাকত উত্তীৰ্ণ হৈ ভাল একোগৰাকী ডাঙৰ বিষয়া হোৱাটো কৃতকাৰ্যতা লাভ কৰিছে গতিকে এই ক্ষেত্ৰত দেখাও যায় যে মাধ্যম কেতিয়াও বিশেষকৈ অসমীয়াই হওক বা ইংৰাজী মাধ্যমেই হওক ই কেতিয়াও অন্তৰায় হোৱাটো বাধাৰ সৃষ্টি কৰিব নোৱাৰে